আমাৰ স্কুলত আজি হেড চাৰ আহিছেনে হয় নেকি আমাৰ এতিয়া আজি আমাৰ এনেকুৱা হয় আহিলে এটা আমাৰ অসুবিধা আছিলে নহয় আমাৰ চাৰি নম্বৰ ক্লাছত চতুৰ্থ শ্ৰেণীত মানে চাৰৰ টেবুলখনত অকণমান প্ৰব্লেম হৈ আছিল সেইখিনি ভাল কৰাৰ কাৰণে ক'ব লাগিছিলে চাৰক চাৰ আহি পালে ভাল আছিলে আকৌ এতিয়া আমাৰ ক্লাছ আৰম্ভ হ'ব হয় হয় হয় হয় এতিয়া এতিয়া কি কি ক্লাছ আছে মেটচৰনে নে ছাইন্সৰ হয় নেকি হয় ছাইন্সৰ ক্লাছ শেষ হোৱাৰ পিছত আমি চাৰ আহিলেই আমি চাৰৰ ৰুমত অফিচত যাম অফিচত যায় কথাখিনি জনাব লাগিব আৰু ল'ৰা ছোৱালীক হয় হয় হয় আকৌ ডেক্স বেঞ্চখিনিও আমাৰ ল'ৰা ছোৱালী বেছি হৈছে আমাৰ ডেক্সবোৰ বেঞ্চো আমাৰ কম হৈ আছেতো তাৰেও কথা অকণমান জনাব লাগিব চাৰক

হয় হয় হয় হয়

ঠিকেই তেতিয়াহ'লে এইবিলাক প্ৰ'ব্লেম আমি চাৰক সোনকালে এখন লিখা লিখি আমি জনাই দিলে আমাৰ বেছি ভাল হ'ব আৰু এই গোটেইখন আমি এখন মিটিঙো দিব লাগিব হেড চাৰৰ ওচৰত যে আমাৰ আমাৰ অকণমান লেট্ৰিন বাথৰুমৰো অকণমান প্ৰ'ব্লেম হৈ আছে বাচ্চাখিনি তাৰমানে কষ্ট পাই আছে হয় আমি গোটেইখিনিয়ে এখন কমিটী বনাম চাৰ মেম গোটেইখিনি লগ হৈ এখন মিটিং পাতি আমি চাৰক জনাব লাগিব কথাখিনি হ'ব দিয়ক এতিয়া হৈছে দিয়ক আমি গোটেই কেইটাই চাৰৰ ৰুমলৈকে যাওঁ আকৌ শেষ হ'ল ক্লাছৰ পৰা ওলাওঁ এতিয়া